হয় আমাৰ এই এই চহৰতে ব্যৱসায় সম্পৰ্কীয় কাঠফুলা কেনেকৈ ৰুব লাগে ৰুই পেলাই কেনেকৈ ডাঙৰ কৰি ব্যৱসায় হিচাপে বজাৰত মেলি দিব পাৰি আৰু নিজেও স্বাৱলম্ব হ'ব পাৰি এই বিষয়ে শিক্ষা প্ৰদান কৰিছিলে আমাৰ ইয়াতে এটা ৰাজনৈতিক সংগঠন এ জি পি এই এ জি পিৰ কাৰ্যালয়ত দিয়া হৈছিলে তাত কেনেকৈ দিয়া হৈছিলে এবছৰমানৰ আগত আৰু সেই তে কাঠফুলা এটা ৰুমৰ ভিতৰত বা অকণমান ঠাইতে কাঠফুলা উৎপন্ন কৰি পেলাই বজাৰত মেলি দি আমি কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ সেই বিষয়ে আমাক শিক্ষা প্ৰদান কৰিছিলে